মোৰ মতে পেছাদাৰীভাৱে ভাল হোৱা খেলবিধ হ'ল ক্ৰিকেট য'ত নেকি বহুত দূৰ দূৰণিত খেলিবৰ কাৰণে যাবলগীয়া হয় আৰু বহুতো টকা পইচা প্ৰাইজ মানি আৰু দেশৰ কাৰণে মান সন্মান গোটোৱা হয় আৰু বহুতৰ বাবে ই ই এটা আদৰ্শও হয় য'ত য'ত নেকি এই খেলটো স্কুল কলেজৰপৰা আৰম্ভ কৰি আন্তঃজিলা আন্তঃৰাজ্য আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পাৰি আৰু মোৰ এই খেলবিধৰ খেলুৱৈসকল মোৰ মোৰ আৰু মোৰ এই খেলবিধৰ প্ৰিয় খেলুৱৈসকল হ'ল শচীন তেণ্ডুলকাৰ মহেন্দ্ৰ সিং ধনী ৰোহিত শৰ্মা বিৰাট কোহলি য়ভৰাজ সিং হাৰ্দিক পাণ্ডিয়া আৰু আছিলে আপোনাৰ